পানীটেঙা খাৰলি বাঁহৰ গাজৰ পৰা তৈয়াৰী খৰিচা আমৰ পৰা তৈয়াৰী আমৰ আচাৰ তাৰপৰা আমলখিৰ পৰা তৈয়াৰী আমলখি আচাৰ আৰু এইবিলাক জলফাই পৰা তৈয়াৰী জলফাই আচাৰ